আমাৰ ইয়াতে মহিলা ব্যৱসায়ী মহিলা ব্যৱসায়ীসকলক সমাজে বৰ্তমান ভাল চকুৰে চাবলৈ লৈছে যিহেতু ম পুৰুষৰ সমানে মহিলাসকলেও খোজত খোজ মিলাই আগবাঢ়িব বিচাৰে তেওঁলোকৰো কৰ্ম কৰা যি স্পৃহা যি আগ্ৰহ বৰ্তমান তেওঁলোকে সমাজত ওলাই আহিছে আৰু তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ ব্যৱসায়বোৰ আগবঢ়াই নিছে আৰু সফল হৈছে ইয়াত মহিলা পুৰুষ বু ব্যৱসায় বুলি কোনো ধৰণৰ বৈষম্য চকুত পৰা নাই সুন্দৰভাৱে মহিলাসকলে তেওঁলোকৰ ব্যৱসায়সমূহ আগবঢ়াই দিছে আৰু যিহেতু চৰকাৰেও এই ক্ষেত্ৰত গুৰুত্ব দিছে মহিলাসকলক কৰ্ম কৰিবৰ বাবে বহুতো আঁচনি আ প্ৰস্তুত কৰিছে আ এই আৰু সেই মহিলাসকলে সেই সুবিধাবোৰ বৰ্তমান সম গাঁও অঞ্চলত আমাৰ অঞ্চলত আ গ্ৰহণ কৰিছে গ্ৰহণ কৰি তেওঁলোকে আগবাঢ়ি আহিছে এ পিঠা পনাৰ ব্যৱসায়ীয়ে হওক আপোনাৰ পশুপালনৰ ব্যৱসায়ে হওক আজি হাঁহ কুকুৰাকে আদি কৰি বিভিন্ন ধৰণৰ কৰ্মৰ জৰিয়তে মহিলাসকলে সবল হোৱাৰ লগতে ঘৰখন কেনেদৰে আগুৱাব পাৰি তাৰ সুন্দৰভাৱে সুন্দৰভাৱে আগুৱাই নিছে